আমাৰ গাঁও অঞ্চলৰ ৰাস্তা পদূলি বেয়া বিজনেছ এটা আৰম্ভ কৰিবলৈ বহুত চিন্তা কৰিবলগীয়া হয় আৰু তেনেকৈ সুবিধা নাপাওঁ পইচা পাতিও বহুত অসুবিধা হয় লোন চোন ল'বলগীয়াও হয় আৰু লোনটো ইমান সহজেও নাপাওঁ গতিকে সৰুকৈ আমি গাহৰি ফাৰ্ম এটাও যদি খোলোঁ তাত আমাৰ বহুতখিনি খৰচ আহি পৰে গাহৰি পোৱালি আমাৰ ইয়াতটো লোকেল নাপাও বাহিৰৰপৰা আনিবলগীয়া হয় আনি কিনে পুহিবলগীয়া হয় দানা দানাটো এতিয়া টাউনৰপৰা আনিবলগীয়া হয় যথেষ্টখিনি গাড়ী খৰচ হয় আৰু গাহৰি গঁৰালটো বনাব হ'লে আমাৰ এতিয়া গঁৰালত বাঁহ লাগে তলটো ফ্ল'ৰটো বনাব লাগিব ইটা বালি চিমেণ্ট এইখিনি সকলো বস্তু আনিব লাগিব আৰু তেনেকুৱা জেগা এটা লাগিব ধুনীয়া চাফা জেগা এটা মটৰ বহাব লাগিব মটৰ লগাই চাফা কৰিবই লাগিব আৰু মানুহ ৰাখিব লাগিব এটা টাইম টেবুলত দানা দিয়াকৈ একদম পূৰা চাই থাকিব লাগিব এনিটাইম লাগি থাকিব লাগিব আৰু ডক্টৰৰ খৰচ আছে মাহে মাহে ডক্টৰ আহিব লাগিব ডক্টৰক ডক্টৰে চেক আপ কৰিব লাগিব গৰু ছাগলী গৰু ছাগলী এইবিলাক গাহৰিবিলাক ঠিকে আছেনে নাই আৰু আটাইতকৈ কি কথা দানা পাবলৈ টান এতিয়া দানাটো মানে ইমানেই চৰ্টেজ হৈ আহিছে এতিয়া মেলত গৈ দানা আনিব লাগে অৰ্ডাৰ কৰি আমি আগতীয়াকৈ কৈ থ'বলগীয়া হয় আৰু গাড়ী লৈ যাব লাগে তাকো বহুত দূৰ বাত আৰু টাউনৰপৰা আনিবলগীয়া গাঁৱলৈ আনিবলগীয়া হয় তেনেকৈ আমি বিজনেছটো আৰম্ভ কৰিবলৈ আমাৰ বহুতখিনি কষ্ট প্ৰভৱ হৈ পৰে আৰু তেনেকৈ কেতিয়াবা দানাৰ প্ৰয়োজন দানাৰ প্ৰয়োজন যদি নহয় তেতিয়া আমি ঘৰৰ কচু চচু কাটি কেনে খুৱাবলগীয়া হয় তেনেকৈ আমি খোৱাওঁ কচু সিজাই দিওঁ তেনেকৈ আমাৰ কিছুমান কেইটকামান বাচি যায় তথাপিও আমাৰ বহুত কষ্ট হয় গাঁও অঞ্চলত এটা ফাৰ্ম খুলিবলৈ আৰু কাটিলে গাহৰি কাটিলেতো আমাৰ দামটো কম টাউনত ৰেটটো বেছি আমাৰ গাঁৱত ৰেটটো কম গতিকে বিজনেছ এটা কৰিব গ'লে বহুত মানে লছ হয় টাউনত আৰু গাঁৱত কি হয় আমাৰ বাকী বেছি চলে আৰু মানুহবিলাকে বস্তু লৈ যায় পা পইচা পিছত দিয়ে গতিকে তেনেকৈ আমাৰ বহুত লছ হৈ যায় সেইকাৰণে অকণমান প্ৰব্লেম হয় আমাৰ ইয়াত আৰু আমি যিমান পাৰোঁ আমি টাউনৰপৰা বস্তু আনিবলগীয়া হয় আৰু এনেকৈ আৰু চলিবলগীয়া হয় আৰু হ'ব আৰু